মই ব্যৱহাৰ কৰা গছ পুলিবোৰ ৰুবলৈ ওচৰৰ বজাৰৰ পৰাও কিছুমান পুলি আনোঁ কিনি আৰু ফুৰিবলৈ গ'লে মই য'ত পাওঁ গছ পুলি তাৰ পৰাই লৈ আহোঁ পাতফুল হওঁক গুটি হওঁক ডাল হওঁক আনি ঘৰত এখন ফুলৰ বাগিছা সৰুকৈ পাতিছোঁ তাৰ বাহিৰেও মই এখন আৰু শাক পাচলি বাগিছা এখনো পাতিছোঁ যিখন নেকি মই সকলোবিলাক পুলিয়েই ৰুব পাৰোঁ তেনেকুৱা এখন শাকৰ বাগিছাও আছে মোৰ খৰালি মই সেইখনত ব্যৱহাৰ কৰোঁ আৰু ফুল পুলিখিনি ৰুবৰ বাবেও মই কিছুমান টাব আনোঁ আৰু বাগিছাটো ৰুওঁ জৱাব ফুল খৰিকাজাৰ আৰু তগৰ গোলাপ গোলাপ ফুলই মোৰ বৰ প্ৰিয় কাইটীয়া যদিও মই গছৰ ডাল কাটি কাটি বহাগত ৰুবৰ কাৰণে সেইবিলাক পুলি পচাওঁ আৰু বেচোও কেতিয়াবা তেনে দৰে গছ পুলিবিলাক ৰুওঁ ফুলৰ বাগিছাত তাৰ বাহিৰেও মই কিছুমান কপৌ জাতীয় যিখিনি বহাগত ফুলে কপৌ ফুল সেইখিনি ফুলো মই মানে ৰুওঁ ইনেই ডাঙৰ ডাঙৰ গছবিলাকৰ পৰা সেইবিলাক আনোঁ কাটি ওপৰত হোৱা আনি আকৌ মই ঘৰত তামোল গছত ফুল গছত নাৰিকল গছত সেইবিলাকত লগাওঁ বহাগত সেইবিলাক ফুলে ভাল লাগে তেনেদৰে মই ফুলৰ বাগিছাখন শুৱনি কৰোঁ আৰু সেইবিলাক ৰুই ভালোঁ পাওঁ ফুলবিলাক ফুলিলে ভালোঁ লাগে নিজকে মনটো তেনেকৈ ফুলৰ বাগিছাখন পাতোঁ আৰু হেৰি কাৰণে যিখন মই গছপুলি ৰুবৰ কাৰণে আৰু শাক পাচলি কৰিবৰ কাৰণে এখন আছে মোৰ খৰালি কৰা বাগান বাগান বুলি নকওঁ আৰু এখন ঠাই আৰু পথাৰ পথাৰতে মই হাল বোৱাই লওঁ ট্ৰেক্টৰে লৈ মই আলু কৰোঁ পিঁয়াজ কৰোঁ নহৰু কৰোঁ পালেং লফা মূলা ধনিয়া বিভিন্ন ধৰণৰ শাক পাচলি মানে ৰুওঁ আৰু গুটি আনোঁ বজাৰৰ পৰা সেইখিনি আনি ট্ৰেক্টৰ লগাই প্ৰথমে হালখন বোৱাই লওঁ বোৱাই লৈ নিজে আৰু কোৰ মাৰোঁ কোৰ ব্যৱহাৰ কৰোঁ খন্তি এনেদৰে ব্যৱহাৰ কৰি পিনে বস্তুখিনি ৰুওঁ ৰুলে হয়ো পিছে পালেং খাইও ভাল লাগে লফা খাইও ভাল লাগে মূলাও আৰু তাৰ লগতে লাই পালেং সকলোবিলাকেই হয় ৰুলে মানে তাৰ বাহিৰেও মই আলুও কৰোঁ সৰিয়হো অকণমান কৰোঁ বগা সৰিয়হ ক'লা সৰিয়হ দুইবিধ কৰোঁ অলপ অলপ হ'লেও সেইখিনিও মই মাৰি কাটি হোৱা সময়ত যেতিয়া বুঢ়া হয় সেইখিনি আনোঁ আকৌ আলুখিনিও মই ৰুওঁ ৰুই নিজেই কোৰ মাৰোঁ কোৰ মাৰি আলুখিনি যেতিয়া হয় অলপ অলপকৈ কেতিয়াবা খান্দোগেওঁ খান্দি কৰি আনোঁ আনি অলপ অলপকৈ খাই থাকোঁ যেতিয়া গছ বুঢ়া হয় তেতিয়া সকলোখিনি খান্দি আনি ৰ'দত অকণমান দি সেইখিনিও মই শুকুৱাই থওঁ এতিয়ালৈকে মই আলু খাইয়েই আছোঁ মই সেইবিলাক কৰোঁ তাৰ বাহিৰেও সেইবিলাক ব্যৱহাৰ হেৰি কৰিব কাৰণে ৰুবৰ কাৰণে যিখিনি সঁজুলি লাগে সেইখিনি মই খন্তি কোৰ নিজে সেইবিলাক ব্যৱহাৰ কৰোঁ বজাৰত পাইয়েই আও আনি লওঁ যিখিনি কৰিব লাগে এইদৰে মই শাক পাচলি ফুলৰ বাগান ধৰক সকলোখিনি কৰোঁ